হেল্ল' দাদা মই ছুইগীত এটা অৰ্ডাৰ কৰিছিলোঁ সেইটো ঠিকনাটো আঁহতগুড়ি চাৰিআলি লৈ আহিছে কিন্তু আপুনি ছুইগীৰ অৰ্ডাৰটো আঁহতগুড়ি তিনিআলিলৈ লৈ আনকচোন